ধৰ্মীয় অন্ধবিশ্বাস বহুতো আছে সমাজত বৰ্তমান সময়তো এই অন্ধবিশ্বাসবিলাকে সমাজত কু প্ৰভাৱ পেলাই আছে বুলি মই ভাবোঁ কাৰণ এতিয়াও আমাৰ সমাজত বলি বিধান তাৰ পিছত মেকুৰী বিভিন্ন চৰাই দেখিলে অমংগল এনেকুৱা ধৰণৰ কিছুমান সামাজিক কুপ্ৰথা চলি আছে ডাইনী হত্যাকে আদি কৰি বিভিন্ন ধৰ্মীয় কুসংস্কাৰ আমাৰ সমাজত এতিয়াও চলি আছে এইবিলাক মই বিশ্বাস নকৰোঁ আৰু এইবিলাক অনুসৰণ কৰাৰ ফলত সমাজত কোনো ধৰণৰ উন্নতি হোৱা নাই মই ক্ষতি হোৱা বুলিহে ভাবোঁ বৰং আৰু এই সমস্যাসমূ্হৰ সৈতে মানুহে যেনেকুৱাকৈ পাৰে সমাজখন আগবাঢ়ি যোৱাৰ বাবে এই অন্ধবিশ্বাসসমূহ এৰাই চলি মানুহে যদি আগবাঢ়ি যায় সমাজৰ নীতি নিয়মসমূহ সকলোবিলাক মানি চলি যাতে অন্ধবিশ্বাসে গা কৰি উঠিব নোৱাৰে সেই সকলোবিলাক আমাৰ শিক্ষিত সমাজৰ মানুহবিলাকে এৰাই চলি যাতে আগবাঢ়ি যাব পাৰে সেইটোৱে মই চিন্তা কৰোঁ